তোমাৰ ভাল লগা অনুভৱবোৰৰ বিষয়ে অলপ মোক কোৱাচোন

মোৰ নাম তৰালি বৰপাত্ৰ গোহাঁই মই বৰ্তমান লাহন গাঁৱৰ নিৱাসী হয় মই নাচ গান ছবি আঁকিও ভাল পাওঁ খেল এইবিলাক কৰি মই বহুত ভাল পাওঁ আচলতে আৰু সৰুৰে পৰাই এইবিলাকৰ লগত মই জড়িত হৈ আহিছোঁ মোৰ এনেকুৱা ভাল লগা সময় বা স্মৃতি বুলি ক'বলৈ বহুত আছে যিহেতু সৰুতে মই মইনামেলৰ লগত জড়িত তাৰে অলপ পুৰণা কথা বা ভাল লগা মুহুৰ্ত মই আপোনাক ক'ব বিচাৰিছোঁ তেতিয়া আমাৰ মইনামেল খোলা হৈছিলে আমি ইমান মইনামেলৰ বিষয়ে জ আচলতে জনা নাছিলোঁ দেই তাৰপিছত আমি এনেকৈ শিকি শিকি শিকি বাহিৰলৈ যাওঁ আমি বহুতো শিবিৰ কৰিছোঁ বহুত লগৰ ল'ৰা ছোৱালী লগ পাইছোঁ তেনেকৈ আমাৰ শাখা যেনেকৈ আমাৰ ৰংঘৰ শাখা মইনা পাৰিজাত তেনেকৈ আমাৰ লখিমপুৰৰ বহুতো শাখা আছে দিব্যজ্যোতি ভাস্কৰজ্যোতি এনেকুৱা শাখাবিলাকৰ পৰা এটা জেগাত মানে সকলোবিলাক পাৰিজাতৰ পৰা এনেকৈ আমাৰ দৰে ল'ৰা ছোৱালী আহে আৰু নাচ গান কবিতা আবৃত্তি খেল এনেকুৱাবিলাক মানে কৰে মানে বহুত ভাল লাগে আচলতে আমি বহুত ধেমালি কৰিছিলোঁ সেইসময়ত আৰু এনেকৈ আমি বহুতো কথা শিকিব পাৰিছোঁ স্কুলত শিকাতকৈ আমি স্কুলত স্কুলীয়া শিক্ষাতকৈ এইবিলাক বাহিৰা শিক্ষাটোও অলপ ল'ব লাগে আচলতে আৰু এটা বহুত ভাল লগা মুহুৰ্ত আছিলে যেতিয়া আমাৰ মইনা পাৰিজাতৰ ফালৰ পৰা বিজ্ঞান মেললৈ আমি গৈছিলোঁ বিজ্ঞান মেলত আমি প্ৰত্যেকেই নিজৰ প্ৰদৰ্শনীৰ ওপৰত ক'বলগীয়া হৈছিলে আমি তেতিয়া ঘৰৰ পৰা আমাৰ মা দেউতাহঁত যোৱা নাছিলে তেতিয়া আমাৰ মইনা পাৰিজাতৰ পৰিচালক পৰিচালিকা আৰু ছাৰহঁতে আমাক লৈ গৈছিলে আমাক নিজৰ মা দেউতাৰ গতে মৰম কৰিছিলে আৰু একো এটা বস্তুৰ অভাৱ অনুভৱ হ'ব দিয়া নাছিলে তেওঁলোকে আচলতে আৰু ময়েই যোৱা নাছিলোঁ অকল মোৰ লগত আমাৰ লগৰ আঠজন গৈছিলে তেওঁলোকে আমাক ইমান সুন্দৰকৈ পৰিচালনা কৰিছিলে মানে সেইটো অনুভৱ মোৰ বহুত ভাল লাগিছিলে মানে ক'বলৈ গ'লে মানে এতিয়া পাহৰিব নোৱাৰা মানে এতিয়াও মই সেইটো কথা পাহৰিব নোৱাৰোঁ আৰু তাত আমি বিজ্ঞানীসকলক লগ পাইছিলোঁ আমাৰ অসমৰ থলুৱা বিজ্ঞানীসকলক তেওঁলোকৰ পৰা আমি বহুতো কথা শিকিছিলোঁ আৰু যিহেতু আমি এই প্ৰগ্ৰেমটো গুৱাহাটীত কৰিছিলোঁ আমি বিভিন্ন ড্ৰিষ্টিকৰ মইনা পাৰিজাতৰ ল'ৰা ছোৱালীবিলাকক আমি লগ পাইছিলোঁ তেওঁলোকৰ লগত আমি অন্তৰংগ আলাপৰ জৰিয়তে মনৰ ভাৱ প্ৰকাশ কৰিছিলোঁ তেওঁলোকৰ লগত চিনাকি হৈছিলোঁ আমি ফোন নাম্বাৰো লৈছিলোঁ কথা পাতিছিলোঁ বহুত খেলিছিলোঁ তেওঁলোকৰ লগত বহুত ভাল লাগিছিলে আচলতে সেই সময়বোৰ বহুত ভাল আছিলে আমাৰ যি শৈশৱকালৰ এইবিলাকেই আৰু বহুত ভাল স্মৃতি মোৰ মনত থাকি যোৱা